হয় মই ভাবোঁ আমাৰ ধৰ্মই আমাক সমাজৰ বিষয়ে শিকায় কিয়নো আমাৰ হিন্দু ধৰ্মবিলাকে কীৰ্তন পাঠ কৰে গীতা ভাগৱত পাঠ কৰে সেই গীতা ভাগৱত বা কীৰ্তন পুথিৰ যোগেদি বহুতখিনি কথা শিকি লৈ ভগৱান শ্ৰীকৃষ্ণৰপৰা শিকি লৈ এইবিলাক সমাজকো কিছুমান সেৱাৰ বিষয়ে জনা জনোৱা হয় আৰু নিজেও এই শিক্ষা ল'ব পৰা হয় আৰু ইয়াত ভগৱানৰ আমাৰ প্ৰধান কাম ধৰ্ম হৈছে আমাৰ হিন্দু ধৰ্মৰ মতে আমি গীতা ভাগৱত কীৰ্তন প্ৰতীক আমাৰ আমাৰ ধৰ্মৰ আদিমূল সেয়ে এই এই এই গীতা গীতা ভাগৱত আৰু কীৰ্তন পুথিৰ যোগেদি আমি সমাজৰ সমাজখনক ভালধৰণে চলাই নিবলৈ বিচাৰে বিচাৰোঁ আৰু আমি সমাজক সমাজৰ কিছুমান কাম কাম কাজেৰে সেৱা কৰিবলৈ শিকা আমাক এই পুঠিবিলাকে আমাক শিকোৱাই শিকায় ইয়াত আজিকালি কোনোবাই যদি দুখীয়া পৰিয়ালৰ মানুহে কিবা এটা দুখত পৰি যদি বিপদত পৰি কিবা সহায় বিচাৰে তেওঁলোকক আমি গৈ কি হৈছে কি নাই টকা পইচাৰে হওক বা কিবা খোৱা লোৱা বস্তুৰেই হওক তেখেতক গৈ আমি সহায় কৰিবলৈ সক্ষম হওঁ আৰু তেখেতসকলেও আমাক ভগৱানৰ প্ৰতি সেৱা জনাই আমাকো তেখেতসকলে আশীষ দিয়ে আৰু আমি সেই এই মানে ধৰ্মৰ আমাৰ আমাৰ যি অসমীয়া ধৰ্মৰ সেই ধৰ্মৰ যোগেদি আমি এই সেৱা কৰি আহোঁ আৰু এই কামৰ যোগেদি আমি সমাজসেৱা কৰিবলৈ শিকোঁ শিকিবলৈ চেষ্টা কৰি আছোঁ আৰু সেইখিনি মানি চলিহে আমি আজিলৈকে এই কাম কৰি চলি আছোঁহি আৰু ভগৱানৰ ওপৰত আমাৰ বিশ্বাস আছে ধৰ্মই আদিৰ মূল বুলি কয় সেয়ে আমি এই

ধৰ্মকে প্ৰধান বুলি ভাবি মানি চলিছোঁ